মটৰ চাইকেলে দীঘলীয়া যাত্ৰা কৰাৰ বাবে মটৰ চাইকেলৰ চালকজনে প্ৰথমতে নিজৰ সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু চালকজনৰ যিখিনি প্ৰয়োজনীয় হেলমেট লাগিব হেণ্ড গ্ল'ভছ লাগিব জোতা লাগিব তেতিয়াহে আমি ধুনীয়াকৈ গাড়ীখন চলাই দীঘলীয়া যাত্ৰাত সফল হ'ব পাৰিম আৰু দুচকীয়া বাহনখন আমি দীঘলীয়া যাত্ৰা যেতিয়া কৰিবলৈ যাম আৰু বাইকখনৰ চকাটো এয়াৰ চাব লাগিব কিমান এয়াৰ আছে আৰু বাইকখনত ব্ৰেক আছেনে নাই ক্লাছডাল ভালনে বেয়া আৰু তেল আছে নাই গাড়ীৰ টেংকীত ভালদৰে চাব লাগিব যদি তেল নাই তেতিয়া তেল ডিপুত ভৰাই ল'ব লাগিব দীঘলীয়া যাত্ৰাৰ সময়ত ফুল টেংকী কৰি ল'ব লাগিব বাইকৰ যদি কিছুমান অসুবিধা থাকে বাইকখন ভাল কৰি ল'ব লাগিব আৰু ৰাস্তাত দীঘলীয়া যাত্ৰা কৰোঁতে চালকজনে ভালকৈ খাই ল'ব লাগিব খাই লৈ ভাগৰ লাগিলে বাইকজনে বাইক চালকজনত ক'ৰবাত গৈ ৰখিব লাগিব ৰখি ভৰি অকণমান খোজ কাঢ়িব লাগিব খোজ কঢ়াৰ পিছত আকৌ বাইক চলাব লাগিব চালকজনৰ কোনো অসুবিধা নোহোৱাকৈ য'ত ত'ত ৰখি ৰখি নিজৰ গন্তব্যস্থান পালে ভাল হয় কোনো বাটত অসুবিধা নোহোৱাকৈ আমি চাব লাগিব বাইকখন দীঘলীয়া যাত্ৰা কৰোঁতে বহুত সাৱধান হৈ বাইকখন চলাব লাগিব আৰু বাইকখন চলাই গৈ থাকোঁতে বাইকখন চাব লাগিব ৰখোঁতে যে বাইকখনত কিবা চেন আহিছে নেকি তেল কমিছে নেকি বা এয়াৰ কমিছে নেকি পামচা হৈছে নেকি যদি এইখিনি অসুবিধা হয় তেতিয়া আমি দীঘলীয়া যাত্ৰা কৰোঁতে আমাৰ বাধা আহিব আৰু আমি সতৰ্ক হৈ গাড়ীখন চলাব লাগিব কাৰণ আমি বহুত দূৰ যাবলৈ যেতিয়া ওলাইছোঁ বাইকখনৰ সম্পূৰ্ণ বা চালকজনৰ মনোনিৱেশ থাকিব লাগিব তেনেদৰে ঘৰৰ পৰা ওলাই আহি বাইকখন লৈ আকৌ সুদূৰ গন্তব্য স্থানৰ পৰা ঘূৰি আহি ভালে কুশলে ঘৰ সোমাওঁহি তেতিয়া ঘৰৰ পৰিয়ালৰ সকলোৰে মনত আনন্দ লাগিব